মই অনলাইনত কুৰ্তা কুৰ্তি অৰ্ডাৰ দিছিলো তহ কুৰ্তিটো মানে যিটো মই তাত যিটো চাই দিছিলো কালাৰ বেলেগ আহিলে কোৱালিটিও বেয়া মানে কোৱালিটিও বহুত বেয়া এইটো যিটো কটনৰ দিছিলো সেইটো মানে ভাল নহয় কিবা পিচল টাইপৰ কাপোৰ আহিছে ধৰি লওক এইটো ভাল নহয় আৰু কুৰ্তিটো মানে এক ছাইডটো এৰা আছিলে তহ তেনেকুৱা অহিছে বহুত বেয়া আহিছে মানে তহ তহ মানে সেইটো বস্তু মই বিচৰা নাছিলো মানে যিটো বস্তু মই ভাবিছিলো সেইটো বস্তু নাহিলে যিটো ভাবিকিনে মই অৰ্ডাৰটো দিছিলো সেইটো বস্তু একেবাৰে তাৰ বিপৰীত আহিছে ইমান বেয়া আহিছে ইমান কোৱালিটিটো একেবাৰেই বেয়া তহ ভাবাই নেযায় সেইটো যে আহি আহিব বুলি কিনে তহ আৰু কুৰ্তিটো তেনেকুৱা মানে কা মই ৰংটো বেলেগ বগা দিছিলো ৰঙা আহিলে তহ তেনেকৈ ভুল আহিছে আৰু মই যিটো ছাইজ দিছিলো যিটো মোৰ ছইজত দিছিলো এছ ছাইজটো সেইটো আহিছে এক্স এলত সেইবিলাক বহুত বেছি মানে বেয়া আহিছে তেনেকুৱা তেনেকুৱাবিলাক হৈছে